মই এজন মাজুলীৰ মানুহ মানে মই মাজুলী মানুহ হৈ বাহিৰৰ মানুহক আপোন ঠাইখনলৈ মাতিবলৈ হ'লে মানে মাজুলীখন হৈছে এখন বিগেষ্ট ৰিভাৰ আইলেণ্ড অব ৱৰ্ল্ড মাজুলীখন হৈছে মানে ৱৰ্ল্ডৰ চবতকে ডাঙৰ ৰিভাৰ আইলেণ্ড ইয়ালৈ আহিলে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ পাব এটা নেচাৰেল ভিউ পাব আৰু মাজুলী হৈছে সত্ৰ নগৰী সত্ৰ নগৰী বুলি ক'বলৈ গ'লে মাজুলীত বহুখন সত্ৰ আছে যেনেকে আউনীআটী সত্ৰ কমলাবাৰী সত্ৰ দক্ষিণপাট সত্ৰ চামগুৰি সত্ৰ তেনেকে ধৰি লৈ বেঙেনাআটী সত্ৰ সকলো সত্ৰ দেখিবলৈ পাব আৰু এই সত্ৰসমূহৰ এটা এটা নিজৰ নিজৰ দিশ আছে মানে এই সত্ৰসমূহো এটা এটা নিজৰ নিজৰ পাৰ পাৰ্টিকুলাৰ বস্তুৰ কাৰণে বিখ্যাত যেনেকে চামগুৰী সত্ৰখন মুখা শিল্পৰ কাৰণে বিখ্যাত এই মুখা বহুতো দেশ বিদেশলৈ সামগ্ৰী সত্ৰৰ পৰা নি আহি পৰ্যটকসকলে এই মুখা শিল্প চাবলৈ আহে বহুত দূৰ দূৰণিৰ পৰা তাৰপিছত বেঙেনাআটী সত্ৰ আৰু আউনীআটী সত্ৰ তেনেকে ধৰি লওক সোণ ৰূপৰ সামগ্ৰী হাতী দাঁত ৰজাৰ দিনৰ বস্তু আদি চাবলৈ বহুতো দূৰ দূৰণিৰ পৰা আহে আৰু সত্ৰ মানেই ৰাস ৰাসৰ বিভিন্ন দৃশ্য চাবলৈ বহুতো মানুহ আহে আপোনালোকে আহিলে ৰাসৰ মানে ৰাসৰ দৃশ্য উপভোগ কৰিবলৈ পালে আপোনালোকৰ মন ভাল লাগিব মানে ৰাস প্ৰত্যেকখন সত্ৰতে পাতে আৰু ৰাসৰ লগতে ভাওনা তাৰপিছত ভাওনা মাজুলী এটা পৰিচিত পৰিচালিত অনুষ্ঠান আছে ভাওনা সমাৰোহ ইয়াত বহুতো ধৰণৰ ভাওনা পৰিৱেশন কৰে বহুত বহুত ঠাইৰ পৰাই মানুহ আহি ভাওনা পৰিৱেশন কৰেহি আৰু বহুত বহুত বহুত মানুহ আঁতৰৰ পৰা আহি পেলাই ভাওনা চাইহি তেনেদৰে আৰু পালনাম পালনামত বহুতো মানুহ যায় সেৱা কৰেগে এখন ডাঙৰ পালনাম হয় তাৰপিছত ইয়ালে ইয়ালে আহিলে মানে এটা গাঁৱলীয়া পৰিৱেশ পাব য'ত গাঁৱৰ বস্তু গাঁৱৰ পৰিৱেশ এটা পাব য'ত য'ত গাঁৱৰ মানুহে নিজেই নিজেই কৰা খেতিৰ খাদ্য শাক পাচলি আদিৰ আদিৰ খাদ্য খায় আৰু সেই খাদ্য আমেজ ল'বলৈ পাব তাৰপিছত ইয়াৰ জনজাতীয় যে যেনে মিচিং জনগোষ্ঠীৰ মানুহৰ লগত মানুহো দেখিবলৈ পাব চাংঘৰ আদি দেখিবলৈ পাব মিচিং জনগোষ্ঠীৰ বিহু আমাৰ অসমীয়া জনগোষ্ঠীৰ বিহু আদি দেখিবলৈ পাব সকলোবোৰ উপভোগ কৰিবলৈ পাব মাজুলীলৈ আহিবলে হ'লে আপোনালোকে নৈৰ জৰিয়তে ফেৰীৰ জৰিয়তে আহিব পাৰিব নতুবা বাছৰ জৰিয়তেও আহিব পাৰে নৈৰ জৰিয়তে আহিলে আপোনালোকে এটা প্ৰাকৃতিক নেচাৰেল ভিউ পাব য'ত ধুনীয়া এটা পৰিৱেশ দেখিব তাৰপিছত নৈ আহিবলে সুবিধা পানী বাৰিষা দিনত নৈয়ে আহিবলৈ অসুবিধা হয় যা পানী ব্ৰহ্মপুত্ৰ নৈ পানী বাঢ়ি যায় যাৰ ফলত বিভিন্ন ফেৰি নচলা হয় তাৰ বাবে বাছ বাছৰ যোগেদি ডিব্ৰুগড় এনেকে মাজুলীলৈ আহিব পাৰিব তাৰপিছত যেতিয়া পানী শুকায় তাৰপিছত নৈৰে আহিবলৈ এটা বহুত ভাল পৰিৱেশ হয় যাৰ ফলত এটা বহুত ধুনীয়া প্ৰাকৃতিক দৃশ্য দেখা যায় তাৰপিছত মাজুলীখন এটা মানে সাংস্কৃতিক স্থান বুলি ক'ব পাৰি মাজুলীত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হয় তাৰপিছত মাজুলী এটা গাঁৱলীয়া পৰিৱেশ পাব মানে মাজুলীত বহুত বহুত দূৰ দূৰণিৰ পৰ্যটক আহে মাজুলীখন চাইহি তাৰপিছত মানে মাজুলী মোৰ জন্মভূমি বুলি ক' ক'বলৈ গৈ মানে মই ক'ব বিচাৰোঁ যে ইয়াত সৰুৰ পৰাই থাকি দেখিছোঁ যে বহুতো ঠাই আছে যিখিনি চাই মন ভাল লাগে তেনেকে আপোনালোকে চাব পাৰিব তাৰপিছত ৰাস চাব পাৰিব ৰাসত যিখিনি নৃত্য গীত সেইবোৰ সকলো দেখিবলৈ বহুত অতুলনীয় ধুনীয়া এই চাব পাৰিব তাৰপিছত